ভাৰতৰ সন্মুখন সন্মুখীন হোৱা কিছুমান সমস্যা হৈছে যে কি মূল্য বৃদ্ধি হৈছে বহুত বেছি শিক্ষিতৰ হাৰটো বাঢ়িছে কিন্তু চৰকাৰে কিছুমান চাকৰি তাকৰি দিলেও বিশেষ আমাৰ নিবনুৱাখিনিয়েও বহুত হাৰাচমেণ্ট হৈছে মূল্যবৃদ্ধি বিশেষকৈ বেছি হৈছে গতিকে সমস্যাটো বহুতে বেছি বিশেষ ক'বলগীয়া বহুতে আছে কিন্তু সেইটো বিষয়ত ক'বলৈ গ'লে বহুত বেছিয়ে ক'ব পাৰি কিন্তু ইমান বিশেষ নকওঁ সমস্যা সদায় জনসাধাৰণৰ বেছি আছে হাৰাচমেণ্ট জনসাধাৰণে পাইছে গতিকে চৰকাৰখনে যদি এ ভালকৈ চৌপাশে চায় আমাৰ নিচিনা নিবনুৱা মানুহ বহুত আছে বহুত পঢ়া শুনা ল'ৰা ছোৱালী আছে শিক্ষাগত হাৰটো আজিকালি বহুত বাঢ়িছে গতিকে বিশেষ দুই এষাৰ কৈনো মইনো কি জনাম সেইটো কাৰণে সকলোখিনি যদি চৰকাৰে অকণমান ভাল ধৰণে চাই মেলি যদি সকলোকে যদি সমানভাৱে চায় মূল্যবৃদ্ধিটো অকণমান কমায় আমাৰ নিচিনা নিবনুৱাবিলাকে বহুত সকাহ পাম বুলি ভাবিছোঁ আৰু আৰুনো বিশেষ কি ক'ম তাকে দুআষাৰ কৈছোঁ আৰু ধন্যবাদ